আজিকালি কিছুমান কলা শৈলী নোহোৱাই হৈ গ'ল কাৰণ মানুহবিলাক বিভিন্ন বিভিন্ন ব্যস্ততাত থাকি গ'ল আৰু পুতলা বিশেষকৈ পুতলা ভাওনা আজিকালি নোহোৱাই হৈ গ'ল আগতে পুতলা ভাওনা আছিল ঢুলীয়া ভাওনা এইবিলাক আজিকালি সকলোবিলাক লোপ পায় গৈছে গতিকে আচলতে এইবিলাক আমি নিজে নিজৰ হেৰিতেই আমি নিজে নোহোৱা কৰি দিছোঁ সেইবিলাক আগতে এইবিলাক যথেষ্ট আছিল মানুহবিলাকে চাব গৈছিল ভাল আছিল ভালো লাগিছিল আজিকালি এইবিলাক মানে কলা কুশলী কিছুমান শৈলীৰ কিছুমান বস্তু লোপ পাই গৈছে কাৰণ সেয়ে আৰু মানুহবিলাকে গুৰুত্ব নিদিয়ে অন্য অন্য কিছুমান হেৰিত গুৰুত্ব দিয়ে

কিছুমান উৎসৱ পাৰ্বণবিলাকো নোহোৱা হৈছে ভাওনা ওজাপালি নাম এইবিলাক মানে আজিকালি সকলোবিলাক লোপ পাইছে বিশেষকৈ মানে পুতলা ভাওনা ঢুলীয়া ভাওনা এইবিলাক সম্পূৰ্ণ লোপ পাই গৈছে এইবিলাক সংস্কৃতি জীয়াই থাকিলে ভালো লাগে আজিকালি ল'ৰা ছোৱালীয়ে কি পুতলা ভাওনা কি খুলীয়া ভাওনা এইবিলাকৰ বিষয়ে একো নাজানে গতিকে সুধিলেও ক'ব নোৱাৰে এইক্ষেত্ৰত আমি যদি অকণমান সকলোৱে উঠি পৰি লাগো আগৰ সংস্কৃতিবিলাক ঘূৰাই আনিবৰ কাৰণে তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকেও জানিব পাৰে শিকিব পাৰে যথেষ্ট আজিকালি ল'ৰা ছোৱালী সকলোবিলাক ম'বাইলতে ব্যস্ত কি খুলীয়া ভাওনা কি অংকীয়া নাট এইবিলাক গমেই নাপায় একাংক নাট এইবিলাক নোহোৱাই হৈ গৈছে আজিকালি ল'ৰা ছোৱালীবিলাকে একাংক নাট কৰিবও নাজানে কি বুলি সোধে একাংক নাট কি বুলি সোধে গতিকে এইবিলাক সংস্কৃতি আমাৰ আচলতে মানে বিশেষকৈ আমাৰ অসমত মানে দৰঙত নোহোৱাই হৈছে দৰঙৰ কিছুমান যথেষ্ট সংস্কৃতিবিলাক আমাৰ মানে লোপ পাইছে সেইবিলাক লোপ পোৱাৰ কাৰণ হ'ল এইবিলাকেই আৰু আজিকালি সকলোৱে মানে ম'বাইলতে ব্যস্ত ম'বাইলত বিভিন্ন বস্তুবিলাক চাই গতিকে কলা এইবিলাক কলা শৈলীৰ কিছুমান বস্তুৰ বিষয়ে সকলোৱে পাহৰি গৈছে এই আমি আমি বিশেষকৈ আমি এইবিলাক হেৰি মানে জীয়াই ৰাখিলে আমাৰ ভৱিষ্যতে ভাল ল'ৰা ছোৱালীৰ এইবিলাকৰ পৰা যথেষ্ট শিকিব পাৰে যথেষ্ট শিকিব পাৰে

আৰু সেইবিলাক প্ৰেক্টিকেলি দেখিলেহে সেইবিলাক বস্তু আচলতে বুজি পাই বা শিকিব পাৰে আজিকালিৰ ল'ৰা ছোৱালীয়ে সাধু সাধুও ক'ব নাজানে সাধু কোৱাৰ নিয়মে নাই আগত আগতে মানে ল'ৰা ছোৱালীবিলাকক ককা আইতাবিলাকে চোতালত বহি যেনেকে মানে সাধুবিলাক কয় বা সাধুৰ কিতাপবিলাক পঢ়া অভ্যাস কৰে আজিকালিৰ ল'ৰা ছোৱালীবিলাকে সাধুৰ সাধু কথা মানে সাধু কিতাপ পঢ়িয়ে পোৱা নাই বুঢ়ী আইতাৰ সাধু এইবিলাকত বা চম্পাৱতীৰ এইবিলাকত যথেষ্ট তাৰমানে সেইবিলাক পঢ়িলেও তাৰ পৰাও যথেষ্ট তাৰমানে কিছুমান শিক্ষা আহৰণ কৰিব পাৰি গতিকে এই ক্ষেত্ৰত আমি আচলতে সকলোৱে আমি উঠি পৰি লাগিব লাগে আগৰ সংস্কৃতিবিলাক আমি ঘূৰাই আনিবৰ কাৰণে আমি যত্ন লব লাগে